অঁ মমী বৌ ভাল ন এই ভাল ভাল হেৰি এইবাৰ খেতি কেনেকুৱা হৈছে ভালেই হৈছে ন কিমান কৰিছিলে হেঁ কিমান কৰিছিলে এইবাৰ অঁ পোন্ধৰ বিঘামান কৰিছিলে ন কেনেকুৱা হৈছে খেতি অঁ কি দিছিলে কি ধান অঁ মাচুৰি ন অঁ তেনেকৈ দিছিলে ন অঁ হেৰি কি কয় আমাৰো সেই তেনেকৈ মাচুৰি দিছিলোঁ দহ বিঘামান তাৰপাছত বৰা দিলোঁ আপোনাৰ পোন্ধৰ বিঘা তাৰপাছত সেই জলপানাৰ শ্যাম লাহি বুলি এটা নতুনকৈ ওলাইছে সেইটো দিলোঁ আপোনাৰ পঁচিছ বিঘা তেনেকৈ দিলোঁ অঁ কিন্তু বৰাখিনি বৰ ভাল নহ'ল আৰু ভাল নহ'ল মানে বৌ এইবাৰ পানী অকণ বেছি হ'ল যে পানী বেছি হোৱা কাৰণে অঁ খেতিটো বৰ ভাল নহ'ল ধানখিনি পৰিলে বৌ গুটি ধানটো বৰ ভালকৈ নহ'ল তাকে এইবাৰ শালিখিনি ভাল হৈছে বাাৰু মাচুৰিখিনি ভাল হৈছে অঁ বহুত অকমান দৰৱ মাৰিবলগীয়া হ'ল আৰু নহ'লে আকৌ খেতিটো বৰ ভাল নহ'ল আপোনালোকৰ এইপিনে ধানৰ কে জি কেনেকৈ ধান কুইণ্টেল কেনেকৈ হৈ আছে অঁ দুহেজাৰ ন তাকে আমাৰ পিনে বৰ বেছি দাম দিয়া নাই বাৰু বাৰশ টকামান হৈ আছে কুইণ্টেল অঁ অঁ অঁ নাই খেতিটো ভাল হৈছে যেন পাইছোঁ খেতিটো ভাল হৈছে কাৰণে দামো বাঢ়িছে এই দাম হেৰি খেতিটো ভাল হৈছে কাৰণে দাম বাঢ়িছে আমাৰ এইপিনে বৌ নাই বানপানীৰ কাৰণে এইবাৰ বৰ খেতিটো ভাল নহ'ল আৰু ৰ'দো দিওঁতেও পূৰা মাটি খৰখৰীয়া কৰি পেলালে সেইকাৰণে এইবাৰ বৰ খেতিটো বৰ ভাল নহ'ল বিকিলোঁ আৰু মই যেনে তেনে আপোনাৰ পোন্ধৰ ষোল্ল কুইণ্টেল মান নাই

নাই এইবাৰ নাই দৰৱত বহুত টকা খৰচ হ'ল নহয় তো ইমান লাভ নহ'ল বাৰু অঁ দৰৱত বেছি পইচা খৰচ হ'ল দৰৱ অঁ দৰৱত বেছি পইচা খৰচ হোৱা কাৰণে মানে যিটো হেৰি হ'ল খেতি হেৰিটো ধানত নোলালে মানে খৰচাটো খেতিত খৰচাটো বেছি হ'ল হাল বোৱাৰপৰা আদি কৰি আজিকালি ৰোৱনি দাৱনিয়েও বহুত পইচা লয়তো

আজিকালি বহুত বেছি হ'ল সেইকাৰণে দৰৱ খেতিখিনি বতৰৰ কাৰণে খেতিও বৰ ভাল নহ'ল ভাল নোহোৱা কাৰণে মানে বৌ হেৰি দামটো বৰ ভাল নহ'ল মোৰ খেতিটো অলপ অঁ অঁ সেই তেনেকৈ পানীৰ সা সুবিধা থাকিলে বাৰু ভাল খেতিটো বা ৰ'দৰ কাৰণে অঁ ৰ'দৰ কাৰণে আমাৰ এইপিনে মাটি ফাটিলে আকৌ মাটি ফাটি গোটেইখন আপোনাৰ পানী শুকাই গ'ল আৰু খেতিত পানী নহ'লে বৰ ভাল নহয় আৰু পোক পোকেও ধৰিলে পোকৰ কাৰণেও গছৰ পাতখিনি মৰহি গ'ল গোটেইখিনি মৰহি যোৱাৰ কাৰণে গোটেইখিনি দৰৱ মাৰিছিলোঁ মই মাৰিছিছোঁ যদিও মানে বৌ সেই তেনেকৈ বৰ সুবিধাজনক নহ'ল সেইকাৰণে তেনেকৈ যিটো হেৰি ফল পাবলগীয়া আছিলে সেইটো নহ'ল তেনেকৈ কাৰণ দৰৱৰ কাৰণ পানী নথকাৰ কাৰণেই বেছি দিগদাৰ হ'ল আৰু তাকে আকৌ মই আকৌ সেই অঁ আমাৰপিনে এই তাকেই বৌ দামো নোপালোঁ আমাৰ এইপিনে কুইণ্টেল বাৰশ টকাহে দিছে অঁ নাই দামটো পালে বিক্ৰী হৈছে ন মই তাকে ভাবিছোঁ আৰু বিছ কুইণ্টেলমান আছে তাকে আপোনালোকৰ ঘৰৰ পিনি বিকিবলৈ নিওঁ নেকি

তাকে এইবাৰ তাকে আকৌ নতুনকৈ হাল বাই খেতি কৰিম বুলি আকৌ এতিয়া লৈছোঁ পানীৰ ব্যৱস্থাটো যদি মানে এইবাৰ আকৌ নতুন পঞ্চায়তৰ ফালৰপৰা দিছেতো ধান নতুনকৈ পঞ্চায়তৰ ফালৰপৰা ধানখিনি দিছে তাকে আকৌ হালবোৱা আৰম্ভ কৰিছোঁ কি বা এইবাৰ বতৰেহে ক'ব তাকে দৰৱবোৰো দাম তাকে দৰৱবোৰো খেতিৰ সাৰখিনি দামো বেছি বাঢ়ি গ'ল বেছি বাঢ়ি যোৱাৰ কাৰণে কিনিবলৈ দিগদাৰ হয় দুখীয়া মানুহবোৰ আমি বাৰু যেনে তেনে দুখীয়া মানুহবোৰে দৰৱ ৰাসায়নিক সাৰ কিনিব নোৱাৰে গৰু গোবৰ দিলেও মানে যিমান খেতিটো ভাল হ'ব লাগিছিলে তেনেকুৱা নহয় কষ্ট হয় আৰু পইচা যিমান মানে হালবোৱাত যিমান টকাৰ খৰচ হয় হালবোৱাৰপৰা ৰোৱনি দাৱনি আদি কৰি যিমান টকা খৰচ হয় মানে সিমান টকাত পোৱা নাই খেতিয়কসকল বৰ ভাল মানে যি কষ্টৰ ফলটো পোৱা নাই যিটো কষ্টৰ ফল অঁ সেইটো পোৱা নাই খেতিটো খেতি ভাল হ'লেহে তাকে এইবাৰ পঞ্চায়তৰ যি চৰকাৰী চৰকাৰী চাউলখিনি ফ্ৰীকৈ দিয়া যি বিনামূলীয়া চাউলখিনি দিছে যে সেইখিনি খেতিখিনি ভাল হৈছে তাকে মানুহে এতিয়া সেইখিনি খেতিকে কৰিবলৈ লৈছে নেকি বহুতে কৰিছে নতুন ধান কিছুমানে ভয় কৰে কিছুমানে কৰিছে মোৰ তেনেকৈ কৰিছিলোঁ বাৰু ষোল্ল বিঘামান কৰিছিলোঁ সেইখিনি বাৰু ভালেই হ'ল কিন্তু সেইখিনি ভালেই হ'ল অকল সেই বিকোঁতে ধানৰ দামটো নাই যে ধানৰ দাম নোহোৱা কাৰণে অকমান দিগদাৰ হৈছে অঁ কাৰণ খেতিৰপৰা আদি কৰি টকা ভালেমান টকা খৰচ হয়তো সেই খৰচখিনি যদি অঁ নেপায় অঁ সেইখিনি নেপালে মনটো ভাল নেলাগে আৰু

অঁ সেইটোৱে ইমান টকা কষ্ট কৰাৰ পিছত বিনিময়ত যদি ভালকৈ দাম এটা পোৱা নেযায় খেতি কৰাৰ কষ্টটো নোলায় আৰু তাকে খেতি বাকী আকৌ নতুন ধানৰ খেতি কৰিছে নেকি আৰু বেলেগ কিবা খেতি কৰিছে নেকি ধানৰ অঁ নতুন এইবাৰ কিবা ধান লগাইছে নেকি ভাল অঁ অঁ অঁ তাকে অঁ অঁ ময়ো তাকে খামটিলাহী আৰু পোন্ধৰ বিঘামান কৰিম বুলি ভাবিছোঁ মানুহে আজিকালি বিয়াই সবাহত খামটিলাহী টোপোলা ভাতৰ কাৰণে সেইটো ধান চাউল বিচাৰেতো সেনেকৈ তাকে পৰিলাই তাৰে অলপ সৰহকৈ কৰিব লৈছোঁ আৰু ধানটো সেৰেঙা হ'লেও মূল্যটো ভাল পোৱা যায় মানে জলপান আজিকালি বিয়াই সবাহত সবতে খামটিলাহী টোপোলা ভাতৰ ব্যৱস্থাটো বেছি যে সেইকাৰণে সেই খেতিটো কৰিলে অলপ ভাল হয় মানে দামটো বেছি অঁ কে জি আপোনাৰ সত্তৰ টকামান হয় কে জি সত্তৰ টকাত তেনেকৈ ভাল হয় আৰু খেতিটো সেই তাকে কে জিয়ে সত্তৰ টকাকৈ পোৱা যায় সেইকাৰণে ভাল সেইটো খেতি কৰিলে মানে সেইটো খেতি আমাৰ এইফালে মানুহে ইমান কৰা নাই যে কৰিলে সেই মূল্যটো বেছি পোৱা যায় আৰু মূল্যটো মূল্যটো বেছিকৈ পোৱা যায় সেইটো কাৰণে তাকে মূল্যটো বেছি পালে ভাল লাগে আও কষ্টটো যিমান হয় অঁ খেতিটো চাই তাকে আকৌ আপোনাৰ কণজহা কণজহাটো কৰিলেও ভাল কণজহাৰ এতিয়া বহুত দাম হৈছে কণজহা কণজহাটো দাম হৈছে কণজহাটো খেতি কৰিবলৈয়ো ভাল বিহু সময়ত সময়ত এতিয়া বৰা চাউলো দাম বাঢ়িব বৰা বৰা বা নতুন প্ৰজাতি ওলাইছে ভোগ বৰা অঁ ভোগ বৰা ধানটো ভাল হয় আঠাটো বেছি হয় অঁ আঠা বেছি আছে জলপান ভাতৰ কাৰণে মানুহে খাই ভাল পাইছে সেইটো খেতি কৰিলে ভাল সেই খেতিটো মানে কৰিলে হেৰিটো ভাল আৰু মূল্যটো ভাল হয় নতুন খেতি নতুন ধান নতুন প্ৰজাতি জলপানো ভাল পায় সকলো মানুহে হেৰি ভাল পাইছে সেইটো খায় জলপানৰ কাৰণে তেনেকৈ সেই অঁ কৰিছে ন

অঁ অঁ ভালেই ভালেই জহাটো কৰিব লাগে কণ জহাটোও কৰিব লাগে আকৌ বাচমতিও সেই এইবাৰ কৰিম বুলি মই আনি থৈছোঁ ধানটো অকমান এইবোৰ ঘৰৰ চৈলাহী তৈলাহিবোৰ নিদিওঁ বাচমতিটো এবাৰ কৰি চাম বাচমতিটো আপোনাৰ দাম ভাল পোৱা যায় সেইটো আৰু ধানটো এতিয়া বাহিৰৰপৰাহে কিনা হয় আমি এতিয়া নিজেই খেতি কৰিবলৈ লৈছোঁ অঁ নিজে খেতি কৰিলে ভাল আৰু অঁ নিজে কৰিলে উচিত মূল্য পোৱা যায় আৰু আৰু এতিয়া ইয়াত নতুনকৈ খেতিয়কখিনিয়েও কৰিবলৈ লৈছে এতিয়া মনটোও ভাল লাগে চবেই কৰিবলৈ সেই তেনেকৈ বাচমতিও সেই লৈ চাবচোন এইবাৰ বাচমতিটো কৰি চাব পোন্ধৰ বিছ বিঘামান অঁ ভাল অঁ দামটোও ভাল কৰি চাব আজিকালি সেইটোতো ভালেই খেতিটোও ভাল হয় অঁ অঁ কিন্তু আৰু অঁ খেতিটো ভাল হ'লে ভাল তাকে মই হেৰি তাকে বোলো বাকী ঠিক আছে বাৰু দিয়ক তাকে আহিলে লগ পাম আৰু ঠিক আছে তেতিয়াহ'লে আহিলে লগ পাম বোলো